হেল্ল' অঁ তেজপুৰ বিশ্ববিদ্যালয়ৰপৰা কওকচোন কাক বিচাৰিছে

আত্ছা আত্ছা আঁ কওকচোন বাৰু কি কি তথ্য দিব পাৰোঁ মই অঁ অঁ অঁ আপোনালোকে এটা কথা জানে যে সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী বুলিয়ে কোৱা হয় ইয়াতে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক্ষেত্ৰ গতিকে ইয়াৰ যিখিনি সত্ৰ আছে সত্ৰ আমাৰ বিশেষকৈ চাৰিখন আছে ৰজাদিনীয়া সত্ৰ বাকীখিনি বাৰপুৰুষীয়া বা অন্যান্য সত্ৰ আছে সেই সত্ৰসমূহত সত্ৰসমূহত দুইপক্ষৰ ভকত থাকে একপক্ষ হৈছে উদাসীন আৰু আনপক্ষ হৈছে তেওঁলোকে গৃহস্থী তেওঁলোকে বিয়া বাৰু পাতে আৰু উদাসীনসকলে বিয়া বাৰু নাপাতে দুইধৰণৰ সত্ৰই আছে আৰু তেওঁলোকৰ দুইধৰণৰ সত্ৰ হ'লেও ইয়াৰ মূল লক্ষ্যটো হয় স্থিতি আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ যিটো প্ৰচাৰ প্ৰসাৰ আৰু এই আধ্যাত্মিক চিন্তা ধাৰাখিনিয়ে জনসাধাৰণক এক আধ্যাত্মিক ব্যৱহাৰ ভাৱলৈ লৈ গৈ মানুহক যিটো বাহ্যিক মানে অসূয়া অপ্ৰীতকৰ যিটো পৰিৱেশ তাৰ পৰা আঁতৰাই অনাৰ যিটো লক্ষ্য সেই লক্ষ্যটো আমাৰ সত্ৰসমূহে পূৰণ কৰে লগতে আমাৰ যিটো সংস্কৃতি সংস্কৃতিখিনি বিকাশৰ ক্ষেত্ৰত বিভিন্ন জনসাধাৰণৰ মাজত সেই সংস্কৃতিখিনি প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে বৰ বেছি গুৰুত্ব দিয়ে আৰু বিশেষকৈ আমাৰ শংকৰদেৱে মাধৱদেৱে সত্ৰীয়া সংস্কৃতি বুলি এটা বিশেষ নতুন সংস্কৃতি সৃষ্টি কৰিলে খোল তাল